হেল্ল' অঁ মই দিল্লী পৰা কৈছোঁ ভালনে এইয়া এই ঘৰতে আছোঁ

অঁ অঁ অঁ অঁ ভাল খেতি বাতি এই এইবাৰ ভাল নহ'ল আৰু তাকে অঁ এই কিবা এটা ব্যৱসায়কে নকৰিলে কি হ'ব আৰু এতিয়া তাকে এই লোন এটাকে ল'ম বুলি ভাবিছোঁ বেংকৰ এই ল'ব লাগিব আৰু এক লাখমান এক লাখমান ল'লেহে কিবা এটা আৰম্ভ কৰিব পাৰি অঁ এই সৰহীয়াকৈ ল'বলৈও ভয় নহয় অঁ

তাকে এতিয়া ল'বলৈ এই ফাৰ্ম এখন খুলিম আৰু নাই নাই এই বইলাৰ বইলাৰ বইলাৰ

অঁ এই দুই লাখমান ল'ম আৰু

অঁ অঁ অঁ অঁ অঁ অঁ তাত কি কি লাগিব বাৰু এনেই যোগাযোগ কৰিবলৈ

অঁ অঁ এই মই তিনিমাহমানৰ ভিতৰত

অঁ অঁ অঁ এই মই জেগাটো ঠিক কৰিছোঁ বাৰু অঁ অঁ অঁ অঁ পানীৰ ব্যৱস্থা কৰিব লাগিব কাৰেণ্টো আৰু লাগিব এইটো এক নম্বৰ পোহৰৰ ব্যৱস্থা কৰিব লাগিব বেৰা দিব লাগিব অঁ অঁ

অঁ অঁ কষ্ট কৰিব লাগিব অঁ অঁ মাটিতে হ'ব অঁ এইবোৰ পৰিষ্কাৰকৈ ৰাখিবলৈ ভাল হয় অঁ অঁ অঁ ক'ত যোগাযোগ কৰিব লাগিব অঁ অঁ অঁ অঁ

আৰু এইখিনি জানি বুজি লওঁ বাৰু অঁ অঁ

অঁ অঁ অঁ অঁ আমা আমাৰ বনগাঁও ইউ বি আইটো পৰা হ'ব নহয়

অঁ অঁ অঁ অঁ হ'ব